মই সৰুৰ পৰা বহুত মাছ ধৰি ভাল পাওঁ বৰ ভাল লাগে বৰ ফূৰ্তি লাগে আৰু আমাৰ ঘৰত যথেষ্ট সঁজুলি আছে মাছ ধৰা দাদাহঁতে দেউতাহঁতে মাছ ধৰে ওচৰতে ডাঙৰ এখন নদী আছে নদীখনত বিভিন্ন ধৰণৰ মাছ আছে ডাঙৰ মাছ সৰু মাছ চব মাছেই পোৱা যায় কিন্তু মই মাছৰ নাম নেজানো ভালকৈ খায়ো পাইছোঁ খাবলৈও মিঠা বহুত ধুনীয়া বৰ টেষ্টি মাছবোৰ খাবলৈ সঁজুলিও চব আছে বৰশী আছে জা জাল আছে জকাই আছে পল আছে চবেই আছে চেপা তেপা এইবিলাক বহুতবিলাক আছে মানে আৰু কিন্তু মই মাছ ধৰা সঁজুলিবিলাক দেখি মানে ভালকৈ চিনিও নেপাওঁ হ'লেও নামবোৰ জানো আৰু ডাঙৰ ডাঙৰ মাছ খায়ো ভাল পাওঁ আৰু আমাৰ নদীখনত ইমান ডাঙৰ ডাঙৰ মাছ হয় মই ধৰিছোঁ ডাঙৰ মাছো ধৰিছোঁ ডাঙৰ মাছ মানে আমাৰ নদীখনত বৰ বাৰিষা হ'লে মানে কিনাৰত বৰশী পাতে দেউতাহঁতে দাদাহঁতে বৰশী পাতে বৰশীটোত মানে ডাঙৰ বৰশী এটা লয় তাত আৰু মাছ এটা চিলাই দিয়ে জীয়া মাছ এটা ডাৰিকিডালত লগাই দিয়ে ৰছীডালত লগাই পেলাই মাছটো পানী অকমান দ জেগাত পাতি থৈ আহে আৰু তাৰপিছত আৰু আগদিনাখন পাতি থৈ গধূলি সময়ত পিছদিনাখন ৰাতিপুৱা খুব সোনকালে চায়গৈ বৰশীটো চাওঁতে তাত মানে এটা ডাঙৰ বৰালি লাগি থাকে নহয় বৰশীত সেই ডাঙৰ বৰালিটো যেতিয়া লাগে নহয় একদম যি বৰশী ডাৰিকিডাল ভাঙো যেন কৰে ইফালে যাব সিফালে যাব ডুবাই দিব পানীৰ তলত তাৰপিছত দেউতাহঁতে দাদাহঁতে লাহে লাহে লাহে লাহে মাত নামি গৈ পেলাই বৰশীটো টানি লাহেকৈ উঘালিব উঘালি পেলাই পাৰলৈ টানি লাহে লাহে আনিব আনি পাৰত ঢাপকৈ পেলাই দিয়েহি পেলাই দিয়া লগে লগে মাছটো ধৰি ঘৰলৈ লৈ যায় কিবা এটাত মানে এইবিলাক বেগ চেগত ভৰাই লৈ পেলাই লৈ যায় লৈ গৈ পেলাই দেখুৱায়গৈ বিৰাট ডাঙৰ ডাঙৰ মাছ আৰু তাৰ সেই মাছটো খাবলৈ নদীৰ মাছটো ইমান সোৱাদ ইমান ভাল লাগে খাই আৰু এঘৰত সেই ডাঙৰ সেইটো মাছ কমেও পাঁচ কেজি ছয় কেজি মাছ বৰালি সেইটো মাছ অকলে খাবও নোৱাৰি এটা পৰিয়ালে আমাৰ পৰিয়ালটো ইমান ডাঙৰ পৰিয়ালো নহয় সৰু পৰিয়ালো নহয় যথেষ্ট মানে মাছ হয় আৰু সেই মাছখিনি আমি অকলে খাব নোৱাৰোঁ ওচৰ চুবুৰীয়াকো বিটাই দিওঁ আৰু মাছ খোৱা আৰু ৰন্ধা মানে বনোৱাটো বহুত চখ আমাৰ যেতিয়া বৰালি মাছটো আনিব মায়ে আৰু মানে ধুনীয়াকৈ আৰু সৰিয়হ বটা দিব বিলাহী কুটি ল'ব আলু কুটি ল'ব কুটি লৈ পেলাই পালে বাৰীৰ জিকা দি পেলাই টেঙা আঞ্জাখন বনায় তাত মানে গোল নেমু চেপি দিয়ে কি মজা লাগে বা কেতিয়াবা কোমোৰা বিলাহী জিকা এনেকৈ কুটি পেলাই মা বৰালি মাছৰ আঞ্জাখন বনায় কি মজা ইমান ধুনীয়া গোন্ধায় খাওঁ খাওঁ লাগি থাকে অনবৰতে আজিকালি সেইবিলাক চখ নাইকিয়া হ'ল তেতিয়া ধৰিবলৈও চখ লাগে আৰু মই বহুত ডাঙৰ মাছ ধৰিছোঁ মই যথেষ্ট ডাঙৰ মাছ ধৰিছোঁ আৰু ধৰাত বহুত চখ আমাৰ মোৰে নহয় আমাৰ ঘৰৰ চবৰে মাছ ধৰাত এটা বিৰাট ডাঙৰ চখ দাদাহঁতৰ পৰা আমি এইবিলাক কৌশল সকলোৱে জানো মাছ কেনেকৈ ধৰিব লাগে কি টোপ দিব লাগে কেনেকৈ পাতিব লাগে বৰশী বা জালখন কেনেকৈ মাৰিব লাগে সকলো আমাৰ মানে জনা আছে আৰু দাদাহঁতৰ পৰা আমি বহুতখিনি শিক্ষা পালো সৰুৰ পৰা আমি চব ধৰা মেলা খোৱা বোৱা কটা মেলা ৰন্ধা বঢ়া সকলোতে আমি উস্তাদ মানে